এনে কিছুমান দিন আছে যেতিয়া মোৰ আঁকিব মন নাযায় মন বেয়া লাগি থাকিলে আঁকিব মন নাযায় আৰু তেনে সময়ত আঁকিবলৈ নিজকে জোৰ কৰি ল'লেও আৰ্টটো ভাল নহয় আৰ্টটো সম্পূৰ্ণ কৰিবলৈ ধৈৰ্য্য় নাথাকে আৰু তেতিয়া বেছি মন নাযায় যেতিয়া আৰ্ট কৰিবলৈ উপযুক্ত পৰিমাণৰ সঁজুলি নাপাওঁ